অই দীপিকা গম পাইছানে কালি যে আনিছিলোঁ হেডফোনডাল অনলাইনত ব্লুটুথৰ হেডফোনডাল কোৱালিটিটো ভালেই আছিলে বাৰু চাওঁতে মোবাইলত কিন্তু যেতিয়া ঘৰলৈ আনিলোঁ অনলাইনত তেতিয়াতো ভলিউমটো কম কমেই মাতটো লগতে কি হয় ইউজ কৰোঁতে মাতটো ভালকৈ নাহে পইচাটো বেছি টু নাইণ্টি নাইন টু নাইণ্টি নাইন লৈছিলে হেড টু দামটোলৈ চাই হেডফোনডাল কোৱালিটিটো ভাল হ'ব লাগিছিলে যিটো মই ভাবিছিলোঁ সেইটো নহ'লে এতিয়া কি কৰিম এতিয়াতো ৰিটাৰ্ণ কৰি দিম বুলিয়েই ভাবিছোঁ অনলাইনত সেইকাৰণে বস্তু কিছুমান আনিবলৈ ভালো কিছুমান বেয়াও এতিয়া তাকে চাই চিতি অনায়েই ভাল আৰু তাকে এতিয়া কি কৰোঁ এতিয়া ৰিটাৰ্ণ কৰি দিওঁ বুলিয়েই ভাবিছোঁ নেকি কোৱালিটিটো ভাল বুলিয়েই কিনিছিলোঁ কিন্তু এতিয়া মাতটোও কম আহিছে ছে ছেয়াইও থাকে এতিয়া তাকে ৰিটাৰ্ণেই কৰি দিওঁ যেন লাগিছে এবাৰ অনাৰ পিছত আকৌ ৰিটাৰ্ণ কৰিবলৈ বেয়াও লাগে আকৌ কোনেনো এবাৰ কিনাৰ পিছত আকৌ ৰিটাৰ্ণ কৰি থাকে